আমাৰ যিহেতু ট্ৰেক্টৰ নাই ট্ৰেক্টৰৰ বিষয়ে মই ইমানখিনি নাজানো ট্ৰেক্টৰৰ ব্ৰেণ্ডৰ বিষয়ে মই একো মানে মই নাজানো ট্ৰেক্টৰ চেক্টৰ মানে কি কামত ব্যৱহাৰ হয় সেইবিলাক জানো আমি যেতিয়া ধান চান কৰিবলগীয়া হয় তেতিয়া টেক্টৰ মাতোঁ টেক্টৰে মাটি চাটি চহাই দিয়ে সেইখিনি কামহে জানো পৰম্পৰা পদ্ধতিটো বেলেগ পৰম্পৰা পদ্ধতিত আমি গৰুৰে হাল চাল বাইছিলোঁ আৰু খেতি কৰিছিলোঁ সেইখিনি সেই সেইখিনি কথা মই জানো তাতকৈ আৰু মই টেক্টৰৰ বিষয়ে নাজানো